মানুহৰ ভাবৰ আদান প্ৰদান কৰাৰ সংকেতটোৱে হৈছে ভাষা ভাষা নহ'লে আমি আনজনৰ লগত ভাবৰ আদান প্ৰদান কৰিব নোৱাৰোঁ অসম হৈছে বহু ভাষা ভাষী থকা বাসস্থান ভাষা ভাষী লোকৰ বাসস্থান ইয়াত আমি আমাৰ মাতৃভাষা অসমীয়া আমি অসমীয়া কওঁ আৰু লগতে বহুতো হিন্দীভাষী লোক গুজৰাটী আছে তাৰ উপৰিও জনগোষ্ঠীবিলাক আছে মিচিং বড়ো ইত্যাদি তেওঁলোকে নিজৰ মাতৃভাষাৰ জৰিয়তে ভাবৰ আদান প্ৰদান কৰে অসমীয়া জনা মানুহবিলাকেতো অসমীয়াত কথা কয়েই লগতে যোনবিলাকে অসমীয়া নাজানে যিবিলাক মানুহে অসমীয়া ক'ব নাজানে বা বুজি নাপায় তেওঁলোকে তেওঁলোকৰ সহায়ত আমি তেওঁলোকৰ লগত আমি অন্য অসমীয়া ভষা অসমীয়া ভষা জনা মানুহৰ লগত আমি সেই অসমীয়া ভাষা নজনা মানুহৰ লগত আমি ভাবৰ আদান প্ৰদান কৰিব পাৰোঁ ইয়াৰ উপৰিও এটা ৰাষ্ট্ৰীয় স্বীকৃত আমাৰ যোনটো হিন্দী ভাষা আছে এই হিন্দী ভাষাৰ জৰিয়তেও আমি তেওঁলোকৰ লগত অসমীয়া ভাষা নজনা মানুহবিলাকৰ লগত ভাবৰ আদান প্ৰদান কৰিব পাৰোঁ